এইটো কেশৱ বুক ষ্টলত লাগিছেনে অঁ মই কালি মানে কিতাপ দুখনমান আনিছিলোঁ আপোনালোকৰ বুক ষ্টলৰ পৰা ইংলিছ আৰু আছামিজখন কিন্তু মানে আনিলোঁ ন তাৰ পিছত ছিলেবাছ মিলালোঁ ছিলেবাছখিনি মানে মিল নাখালে কেইখনমান কেইটামান মানে হেৰি পাঠ মানে উপৰিঞ্চিকৈ আছে সেইকাৰণে ৰিটাৰ্ণ কৰিম ভাবিছিলোঁ অঁ অঁ অঁ অঁ কিমান দাম অঁ কিমান টাইমত যাম বাৰু কাইলৈ যেতিয়াই নগ'লেও লগ পাম ন অঁ আপোনালোকৰ তাতে অঁ মিলা নাই মিলা নাই বেলেগ নোটছ্ পাম নাই বাৰু বেলগ বেলেগ নোটছ্ পাম নাপাম বাৰু হয় হয় চিনি পাওঁ বাৰু কিন্তু অঁ আৰু আপোনালোকৰ তাত সকলো সকলো ধৰণৰ কিতাপ থাকে ন মানে নোটছ্ টাইপৰ অঁ অঁ অঁ হয় হয়

হ'ব ঠিক আছে বাৰু মই কাইলৈ বাৰ বজাত যাম অঁ লগ পাম নহয় অঁ অঁ